হয় কওকচোন অ পাতিছে হয় কওক

অ অ হয়

বহুত বেছি অ অ হয়

হয় নকৰোঁ মই আতৰলে গ'লে গৈ যাওঁ হেলমেট নাই যে লগত ওচৰলে গ'লে সৰ্ব সাধাৰণতে নিনো আঁতৰলৈ গ'লে লৈ যাওঁঁ অ জেপতে লৈ যাব লাগিব হয় অ

অ ভৰাবলৈ জেগা আছে অ হয় অ হ'ব মনত ৰাখিম